কাবুল বাকু মানানা ঢাকা থিফু বেইজিং নিকোছিয়া তবিলিছ নতুন দিল্লী জাকাৰ্তা তেহেৰাণ বাগদাদ জেৰুজালেম টকিঅ' আস্থান ছিঅ'ল বেৰীত মালে ইয়াগন খানগেৰি কাঠমাণ্ডু মেনিলা দোহা ৰয়ত ছিংগাপুৰ কিন ভেলী কলম্বৌ টাইপে বেংকক নিচোচিয়া আছকেণ্ড চানা দিল্লী তিৰানা ভিয়েনা বেলৰোচ চ'ফিয়া প্ৰাগ মানাকো চিচিয়না ব্ৰেগা ৰোম ডাল্বিন পেৰিছ চেন মেৰি জালিৱানাবাগ মাড্ৰিড জাহন কিভ লণ্ডন ভেটিকান চিটি কান্নাও পেয়া মৰিগেনী মাং মালাবৌ বনবজুমি মাছেও টিপল' লিংগুৱে ৰাভাট নিৰামি আবুজা কিগালি ডাকাৰ মেগাডিছু লুম যোৱা নাচাও হাভানা